অঁ মই যে সেইদিনা কুৰ্তিটো কিনিলো ইমানে ফটোৱা নহয় এনেই গ'ল জানানে পইচা কেইটকা মোৰ এনেই গ'ল মনটো বহুত বেয়া মোৰ এতিয়া কিবাকে গোটাইছিলোহে যেনে তেনে এহেজাৰ টকা এনে বৰবাদ গ'ল দোকানখন বিচাৰি যাব লাগিব কাইলে কাইলে ঘূৰাই দিম আহিম নুঘূৰালে গ'ল আৰু মোৰ চববোৰ